মই মুৰ্গী মাংস বনাম মুৰ্গী মাংসটো কাটি অনা হৈছে এতিয়া মুৰ্গী মাংসটো সুন্দৰকৈ ধুই লম ধুই লোৱাৰ পাছতে মাংসখিনি বনোৱাৰ বহুতো পদ্ধতি থাকে এতিয়া মই সহজকৈ ক'ম সহজ পদ্ধতিত কেনেধৰণে বনাব পাৰি প্ৰথমতে মই পিঁয়াজ অলপ কাটি ল'লোঁ সৰু সৰুকৈ তাৰপিছতে ৰহ নহৰু অলপ কাটি লৈছোঁ আৰু অলপ জলকীয়াও কাটি লৈছোঁ জলকীয়াখিনি অলপ দেৰিকৈ দিম কাৰণ কেলৈ পিঁয়াজখিনি ভাজি থাকোঁতে এই জলকীয়াখিনি যদি দি দিয়া হয় জলকীয়াৰ গোন্ধটোৱে নাকত ধৰে এতিয়া মই আদা পিঁয়াজ আৰু নহৰু আটাইখিনি কাটি লৈ সুন্দৰকে থেতালি লৈছোঁ মিক্সিটো দিব পাৰে কিন্তু মিক্সিত দিলে কি হয় আপোনাৰ ইয়াৰ আচল সোৱাদটো পোৱা নাযায় সেয়েহে মই অলপ থেতেলিয়াই এই তেলত দি লওঁ তাৰপিছতে এইখিনি যেতিয়া অকণমান কজলা বৰণৰ হ'ব তাৰপিছতে মই ধৰক অলপ চিকেন মছলা তাত দি পেলাই ভালদৰে ভাজি লৈছোঁ ভাজি লোৱাৰ পিছতে ইয়াতে চিকেনখিনি এতিয়া মই দি দিওঁ দি দিয়াৰ পাছত কি হ'ব আপোনাৰ অলপ ভাল ধৰণে ভাজিব লাগিব তাত তেজপাত দিছোঁ তাৰোপৰি আপোনাৰ অলপ চিকেন মছলাও দিছোঁ আৰু এইখিনি এতিয়া মই ভাজি তাত নিমখটো নিজৰ অনুমানত দেই নিজৰ জোখত ধৰক আপোনালোকে দহজনে খাইছে কিমানখিনি বনাইছে বা পঞ্চাছজনে খাইছে কিমানখিনি বনাইছে সেই এটা অনুমানত আপোনালোকে নিমখটো দিব হালধিও দিব লাগিব আৰু যদি আপোনালোকে ভাবে অলপ বেছিকৈ ৰং কৰিম বা হোটেলৰ নিচিনাকৈ বনাই খাম ঠিক তেনেধৰণে দিবলৈ হ'লে আপোনালোকে কাশ্মীৰী যিটো ৰং পোৱা যায় কাশ্মীৰী কালাৰ বুলি কয় পেকেট পোৱা যায় তাৰ গুড়ি অলপ তেলটো ভাজি থাকোঁতেই তাতে দি দিব দিয়াৰ পিছত যেতিয়া আপোনাৰ মাংসখিনি আধা ফ্ৰাই হ'ব গৰমপানী হ'লে বেছি ভাল হয় তাত আপুনি পানী অলপ ঢালি দিব তাৰপৰা উতলিলে আৰু কিন্তু সেই ফ্ৰাই কৰা আগতে কেইপিচমান আলুও দি দিব খাই ভাল লাগিব মাংসত আলুটো লাগেই আৰু এই উতলিলে আৰু অলপ গ্ৰেভি টাইপ ৰাখিলে তাৰপাছত আপোনালোকে ভাতৰ লগতো খাব পাৰে ৰুটিৰ লগতো খাব পাৰে এই যেনেকৈ ধৰণে তেনেকৈ খাব পাৰে তাৰপাছতে এতিয়া ধৰক মই মাছ ভাজিম মাছটো মই আনিলোঁ বাহু মাছ বাহু মাছটো মই প্ৰথমতে ভালকৈ ধুবই লাগিব যিকোনো বস্তু ধোৱাৰ পাছতে মই তাক মাছখিনি কেঁচা হৈ থাকোঁতেই এই নিমখ হিচাপত নিজৰ জোখত নিমখখিনি মই দিলোঁ তাৰপিছতে অকণমান বেছিকৈ হালধি দিব নালাগে কিয়নো মাছটো ফ্ৰাই কৰি থাকিলে কি হয় ই বেছি ৰং হৈ যায় সেইকাৰণে হালধিটো অলপমান দিব লাগে হালধিটো অলপমান দিলোঁ প্লাচ আপোনাৰ নিমখটো দি পেলাই এতিয়া মই ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিছোঁ ফ্ৰাই কৰি থাকোঁতে যদি আপুনি বোলে মই ফ্ৰাই মাছ খাম তেতিয়া সম্পূৰ্ণকৈ ফ্ৰাই কৰিব লাগিব আৰু বোলে মই যদি মাছটো অলপ জুলীয়া কৰি খাম তেতিয়াহ'লে আপোনালোকে মাছটো আধা ফ্ৰাই কৰিব লাগিব আধা ফ্ৰাই কৰাৰ পাছত আপোনালোকে মাছটো ৰাখি দিলে এতিয়া জোলটো কেনেধৰণে বনাই খাব বা কি দি খাব তাত সেইটো নিজৰ নিজৰ বিচাৰ এতিয়া মই বগা সৰিয়হ পিছি পেলাই সেই সৰিয়হৰ যিটো গুড়ি হয় সেই গুড়িটোত মই মাছটো বনাই খাম সেই সেই সৰিয়হৰ গুড়িটোত মাছৰ গ্ৰেভিটো বনাবৰ কাৰণে মই প্ৰথমতে অলপ আদা ৰচুন এইখিনিটো লাগেই আৰু অলপ অলপ নিজৰ পৰিমাণ অনুসৰি মই সেইখিনি পিছি ললোঁ গ্ৰেভি টাইপ বনাই লৈছোঁ এইখিনি বনাই তাত হালধি গুড়ি দিছোঁ অলপ অকণমান জ্বলা হ'লে ভাল লাগে আৰু সেইকাৰণে অলপ জলকীয়াও দিছোঁ এইখিনি মই সুন্দৰকৈ ভাজি আছোঁ ভজাৰ পাছত আপুনি চাব যেতিয়া অকণমান তাত কালাৰ এটা আহিব মানে ধৰক আপোনাৰ বেছি ৰঙা হ'লেও বেয়া হ'ব অলপ মুগা বৰণৰ এটা ৰং আহিব তেতিয়া আপুনি কি কৰিব অলপ পানী দি দিব পানী দি পেলাই সম্পূৰ্ণ বস্তুখিনি উতলাই দিব তাৰপিছতে উতলাই দিয়াৰ পাছত আপুনি যদি বিলাহী দিম বুলি ভাবিছে সেই বিলাহীও অলপ দি দিব পাৰে ভাজি থাকোঁতেই তেলতেই বিলাহীখিনি গলি যায় খাই খুব ভাল লাগে তাৰপৰা যেতিয়া আপোনাৰ উতলি থাকিলে উতলি থকাৰ সময়তে আপুনি এই যে আধা ফ্ৰাই কৰি থৈছে আধা ফ্ৰাই কৰি থকা মাছখিনি